অঁ হেল্ল' মিলন হয়নে অঁ কি কৰিছো আজিকালি ভাল নে অঁ এই ঘৰতে ঘৰতে কেনেকুৱা খেতি বাতি কঠিয়া ৰোৱা হৈছে ন আমাৰ এইফালেও সেই তেনেকুৱাই আৰু কঠিয়া সেই কালি পৰহি অলপ পাৰিলোঁ এইয়া বেছি বৰ বেছি নকৰোঁ এইবুলি বৰ এইবিলাক সমস্যা হাতীৰ সমস্যা এইবিলাক আহিছে অঁ তোমালোকৰ সেইফালে কেনেকুৱা কি অঁ পানী অভাৰ হৈছে ন কে যোৱা বছৰ কি হেৰি অলপ মাৰিলে বোলা শুনিছিলোঁ পানীয়ে

অঁ এইফালে এই কিনো কবি এইনো এইবোৰ হাতীকেইটাই অলপমান ডিষ্টাৰ্ব দি আছে আকৌ এইবিলাক খেতিৰ সময়টো ক'ৰ পৰা কেনেকৈ ওলাই আহি জানো একদম ক'ব নোৱাৰি নৰখিলে নোৱাৰচোন এই ধান পাবলৈ মস্কিল হয় যোৱা বছৰ বহুত বেয়া কৰি দিলে একদম মানে আধা অংশ নষ্টই কৰি পেলালে এবাৰো কি হয় এতিয়া তথাপিতো নকৰিলে নহ'ব কৰিবলগীয়া হয় তাকে অলপ কঠিয়া চঠিয়া পাৰি থৈছোঁ আৰু ৰাইজৰ সময়ত ময়ো এডৰা কৰোঁ অঁ অঁ হ'ব হ'ব আহিবি এদিনমান হ'ব